আমাৰ ইয়াত ট্ৰেভেল এজেণ্ট আছে দুই তিনিটামান আছে কোম্পানী আৰু বিশেষকৈ আমাৰ মানুহ আহি থাকে ওচৰত কাজিৰঙা আছে ডাঙৰ বাগান এখন আছে বিদেশী পৰ্যটক বহুত আহে আৰু এখন মন্দিৰ আছে মন্দিৰতো বহুত মানুহ আহে বিল এখন আছে যোগীবাৰী বুলি কয় তাত বহুত মানুহ আহে পৰ্যটক আহে চাবলৈ চাই থাকে চাই যায় মানুহ আহে আগতে ময়ো কৰিছিলোঁ দুই তিনি মাহমান কৰিলোঁ দুই তিনি মাহ কৰাৰ পিছত আৰু অলপ পইচা পাতি কম দিয়াৰ কাৰণে এতিয়া এৰিলো বাকীতো ঠিকেই আৰু ইয়াতে চলি থাকে আমিবিলাক ইয়াতে কৰি আছোঁ এতিয়া আৰু আকৌ কৰিম বুলি ভাবি আছোঁ যদি পাৰোঁ কৰিম কি হয় আৰু এতিয়া সময় সুবিধা মিলাই আকৌ কৰিম বুলি ভাবিছোঁ মই আৰু ট্ৰেভেল এজে এনেকুৱাই আৰু এজেণ্টবিলাক আগতো আহিছিলে বহুত মানুহ আহিছিলে বহুতবাৰ সুধিলেও সুধি আমি যোগদাম কৰিছিলোঁ ইয়াত কৰিলোঁ তাৰপিছত বাকী আৰু এতিয়া আকৌ কৰিম বুলি ভাবিছোঁ কি হয় এতিয়া